ভিতৰুৱা অঞ্চলবোৰ বুলি ক'লে গাঁৱৰ কথাই বুজায় আগতে আগতেতো গাঁও অঞ্চলতে কেইবাখনো গাঁও মেলি আঞ্চলিক ভিত্তিত কিছুমান ফুটবল খেল অনুষ্ঠিত হৈছিলে আমি পঢ়ি থাকোঁতে এইবোৰ দেখিছিলোঁ কিন্তু এতিয়া এতিয়া ফুটবল খেলৰ প্ৰতি তেনেকুৱা প্ৰশিক্ষক বা গইড গাইড দিয়া মানুহ ভাল পাব লাগিব তেতিয়াহে ল'ৰাটোক ল'ৰা ছোৱালীক খেলিবলৈতো প্ৰায় থাৰ্টি পাৰ্চেণ্ট হ'লেও তেওঁলোকৰ মন থাকে কিন্তু তেওঁলোকে আচল গাইড নাপায় খেলাৰ ক্ষেত্ৰত আৰু পঢ়া শুনাৰ ক্ষেত্ৰত এইবাৰ এই দহ বাৰটা টিমৰ মাজত এখন লীগ লীগ খেল হয় কিন্তু তেওঁলোকৰ খৰচা পাতিও কথা আছে ভিতৰুৱা অঞ্চলবিলাকত যিহেতু এযোৰ বুট লাগিব ড্ৰেছযোৰ লাগিব কিন্তু আগত আমি দেখাততো প্ৰায় খালী ভৰিৰে তেওঁলোকে ফুটবল খেলিছিলে কিন্তু বৰ্তমান আমাৰ এইফালে ফুটবলৰ ৰাপটো মানে খুব কমি গৈছে গাঁৱলীয়া অঞ্চলত কাৰণ তেনেকুৱা খেলা খেলুৱৈ গাইড দি উলিয়াই গাঁৱৰপৰা উলিয়াই উলিয়াই অনা তেনেকুৱা কোনো প্ৰশিক্ষক বা এতিয়ালৈকে দেখা নাই যিহেতু আছে কিছুমান ক্ষেত্ৰত কিন্তু প্ৰায় গাঁৱতে আজিকালি প্ৰায় কমি গৈছে আৰু যিহেতু পঢ়াৰ ক্ষেত্ৰত আজিকালি পঢ়াৰ পঢ়া শুনাৰ ক্ষেত্ৰতো বোজাটো বহুত বেছি হৈ গৈছে ৰাতিপুৱা আঠটাত স্কুল গৈ আহি তিনিটা চাৰিটাত আহি আৰু ল'ৰাই খেলিবলৈ মন নাইকিয়া হয় তাৰোপৰি যিটো হোম ৱৰ্ক বা প্ৰজেক্টৰ কাম দিয়ে সেইবোৰৰ ক্ষেত্ৰতো কিছু বাধা বিঘিনি আহিছে খেলাৰ মন থাকিলেও তেওঁ মানে খেলিব নোৱাৰে আৰু সেইবোৰ কাৰণতে কিছুমান আৰু এতিয়াতো বৰ্তমান মোবাইল ইণ্টাৰনেটৰ যুগ মোবাইল মোবাইল কাৰণ ঘৰতে বহি বাহিৰৰ ফুটবল মেচ চাব পাৰে কিন্তু নিজৰ ইয়াত যে কিবা খেলিলে নিজৰ স্বাস্থ্যটোৱে ভাল থাকে বা সেইখিনি হয় সেইখিনি মাক দেউতাকৰো সেইখিনি অলপ হেৰি থাকিলে তেনেকৈ ল'ৰা ইটাৰছ থকা ল'ৰা উলিয়াই আনিব পাৰিলে ভাল কথা কিন্তু এতিয়া মাক দেউতাকৰো সময় নাই চব চাকৰিয়াল হৈছে বা কিছুমানৰ খেতি কৰাই খেতি কৰিছে তেনেকৈ ল'ৰা ছোৱালী ল'ৰাবিলাকক গাইড গাইড দি ধৰক তাত চিলেকচন কৰি তেনেকৈ ভাল ল'ৰা আনি আনিবলৈতো মানুহৰ যোগাযোগটো লাগিব বিশেষকৈ আমাৰ এইফালে এতিয়া বৰ্তমান এই মোবাইল আৰু ইণ্টাৰনেট সেইবোৰক লৈয়ে বা শিক্ষা খেলা ধূলাৰ হেৰিটো প্ৰায় কমি যোৱা যেন পৰিলক্ষিত হয় কিছুমান জেগাত আছে এতিয়াও কাৰণ আমি এতিয়া টাউনত থাকোঁ যদিও ইয়াত কেতিয়াবা লীগ মেচ হয় ফুটবল খেল এই এতিয়াত ইয়াতে অসমতে ডিষ্ট্ৰিক্ট হিচাপত দহ বাৰখন ডিষ্ট্ৰিক মেলি এটা টীম আহি ইয়াত খেল হয় আমি চাবলৈ যাওঁ চাই ভালেই লাগে সেইবোৰ আমি কিন্তু তেনেকৈ এতিয়া ওচৰৰ পাঁজৰে থকা গাঁও অঞ্চলতো তেনেকুৱা ভাল উঠি অহা ল'ৰাবিলাকেও ভাল স্ক'প স্ক'প পোৱা নাই তাৰমানে কথাটো হ'ল তেনেকুৱা এইটো ক্ষেত্ৰতেই কিছুমান খেলা ধূলাৰ ক্ষেত্ৰত প্ৰায় ইণ্টাৰেষ্টবিলাক কমি গৈছে আকৌ পঢ়াৰ ইমানেই পঢ়া শুনাৰ ক্ষেত্ৰত ইমানেই ছাবজেক্ট বা বাৰ্ডেন দিছে বাৰ্ডেন আহি গৈছে সেইটো ক্ষেত্ৰতো কিছুমানৰ ক্ষেত্ৰত হয় খেলা ধূলাত সময় নহয়গৈ স্কুলৰপৰা আহি ভাগৰ লাগে ভাগৰ লাগে আৰু ৰাতি ভাত খাই শুই থাকে ৰাতিপুৱা আকৌ যাবলৈ হয়েই সেইটো ক্ষেত্ৰতো কিছুমান অলপ খেলাৰ ওপৰত প্ৰভাৱ পৰিছে এইখিনিকে মোৰফালৰপৰা মন্তব্য আগুৱাইছোঁ